হেল্ল' দাদা নমস্কাৰ অঁ আপোনাৰ গাড়ী আছে অঁ মানে হেৰি আমি মানে পৰহিলৈ মানে শিৱসাগৰলৈ যাম বুলি ভাবিছোঁ অঁ আপোনাৰ গাড়ীখন দৰকাৰ হৈছিলে অঁ বেছি মানুহ নেযাওঁ বাৰু সাতজন মানহে যাম অঁ এনেই পিকনিক আৰু হেৰি ৰাতিপুৱা আঠটামান বজাত যাম অঁ আৰু বেছি দেৰি নকৰোঁ তাত অকণমান হেৰি ঐতিহ্যমণ্ডিত ঠাইসমূহ চাম তাৰপিছত অলপ ফুৰিম আৰু তাৰপৰা খাই বৈ আৰু সাতমান বজাত ঘূৰিম ছাগে অঁ পাৰিলে মানে সোনকালে আহিব আঠ বজাতকৈ পাৰিলে মানে অকণমান সোনকালে আহিব আঠ বজাত আৰু ঘৰৰপৰা ওলাবই লাগিব নহয় বেছি মানুহ নহ'ব সাতজনহে হ'ব অঁ হ'ব বাৰু তেনেহ'লে আপুনি বুধবাৰে আঠ বজাত পাই যাব আৰু ভাড়াটোৰ কথা ক'ম পাতি ল'ম বাৰু তেতিয়াই পাতিম আৰু পাৰিলে মানে একে শিৱসাগৰহে বেছি দূৰ নহয় নহয় অকণমান ভাড়াটো চাই চাই চালি জালি ল'ব আৰু অঁ অঁ অঁ হ'ব দিয়ক তেনেহ'লে বাৰু অঁ অঁ পৰহিলৈ আহিব খালি দেই অঁ ধন্যবাদ